পোন্ধৰ সাত ঊনৈশ সাতচল্লিছ বিছ ন দুহেজাৰ দুই তেইছ আঠ দুহেজাৰ পাঁচ চৌবিছ দুই ঊনৈছশ ঊনপঞ্চাছ তেইছ চাৰি দুহেজাৰ বিছ